অঁ হয় আমাৰ গাঁৱত পৰম্পৰাগত গ্ৰাম্য খেলবোৰ খেলা দেখা পাওঁ আজিকালিও আজিও দেখা পাওঁ আজিকালিও মইতো আগতে আমি বহুত খেলিছিলোঁ লং জাম্প হাই জাম্প দৌৰ আপোনাৰ কাবাডী খেলিছিলোঁ আমি তো আৰু আমি খেলা কিছুমান খেলটো আজিকালি লুকাই গৈছে সেইবিলাক নতুন নতুন নাম দিছে তো আৰু হয় সেইবিলাক গাঁৱত ল'ৰাবিলাকে খেলে এতিয়াতো আপোনাৰ আমি বেছি ফুটবলেই খেলা দেখা পাওঁ আৰু আজিকালি ল'ৰা ছোৱালীটো খেলা ধূলা কৰিবলে এৰিয়ে দিছে আজিকালি ল'ৰা ছোৱালীবিলাকে দেখোঁ মোবাইলতে ব্যস্ত থাকে এনি টাইম সকলো সময়তে সৰুৰ পৰা ডাঙৰ ল'ৰা সকলোৱে হাতত মোবাইল লৈ ব্যস্ত হৈ থাকে আৰু খেলা ধূলা নকৰাই হ'ল দেখোন আজিকালি ল'ৰা ছোৱালীয়ে আৰু আমাৰ গাঁৱত খেলে এইবিলাক খেলা দেখোঁ কিছুমান আমি আগতে খেলা খেল খেলৰ ভিতৰত আমি এতিয়াতো বেছিকৈ ফুটবলটোৱে চলি আছে বাৰু আৰু এতিয়া চৰকাৰে এটা অলপ দিনৰ আগে এটা অকণমান ভাল কাম কৰা আমি দেখা পালোঁ যিটো খেল মহাৰণৰ ৰূপত প্ৰদৰ্শন কৰিলে তেওঁলোকে খেল মহাৰণে বহুতখিনি প্ৰতিভা উলিয়াই আনিলে উলিয়াই অনা আমি দেখা পালোঁ তো বহুত ল'ৰা ছোৱালী প্ৰতিভা বিকাশ ঘটিলে এই খেল মহাৰণৰ যোগেদি আৰু ক্ৰীড়া বিভাগে সেই সেই তেনেকুৱা ধৰণৰে এতিয়া যেনেকৈ ইমান ডাঙৰ এটা অনুষ্ঠান খেল মহাৰণ চৰকাৰৰ ফালৰ পৰা পাতা হ'ল তেনেকে আৰু এনেকুৱা খেলৰ বেলেগ সিদ্ধান্ত ল'লে বেছি ভাল হয় বুলি ভাবোঁ আৰু লগতে অকণমান আপোনাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক অকণমান খেলাৰ সা সঁজুলি সাজ পোছাক এইবিলাক যোগান ধৰিলে তেওঁলোকে অকণমান আগবাঢ়ি যাবলৈ সুবিধা হ'ব আৰু এটা চৰকাৰৰ ফালৰ পৰা এতিয়া কি হ'ল অকণমান খেলবিলাক বাহিৰতো প্ৰদৰ্শন কৰা হয় আজিকালি তো বাহিৰত প্ৰদৰ্শন কৰিবলৈতো হাতত অকণমান আৰ্থিকৰ কথা আহি পৰে আৰ্থিক অনাটনৰ কাৰণে বহুতো এনেকুৱা প্ৰতিভা থাকিলেও বিকাশ নহয়গৈ ত' আৰ্থিক ফালৰ পৰা যদি চৰকাৰে অকণমান সহায় কৰে তেওঁলোকক অহা যোৱা খৰচ লাগে বা নহ'লেও আপোনাৰ কিবা এটা যদি বছৰেকীয়া বা মাহিলী কিবা জলপানী যদি তেওঁলোকক যোগান ধৰা হয় নিজৰ সাজ পোছাক বা খেলৰ সামগ্ৰীসমূহো নিজে ক্ৰয় কৰিব পাৰিব বুলি ভাবোঁ তেওঁলোকে যিহেতু সকলো বস্তুৰ বজাৰৰ দাম বাঢ়িলে সাজ পোছাকৰ দাম বাঢ়িলে আপোনাৰ খেলৰ সামগ্ৰীবিলাকৰো তেনেকে দাম বাঢ়িছেগৈ চৰকাৰৰ ফালৰ পৰা অকণমান তেনেকুৱা ধৰণৰ অনুদান যদি তেওঁলোকে পায় সেইফালৰ পৰা অকমান আগবাঢ়ি যাব বুলি আমি ভাবোঁ তো ইয়াকে ক'লোঁ মই